হেল্ল' মই আপোনালোকৰ নাপতলৰ পৰা ক্ৰোকাৰী লৈছিলোঁ চেট আপোনালোকৰ টিভিত দেখাই আছিলতো গতিকে মই সেই টিভিত থকা নাম্বাৰটো দিয়া আছিলে শূন্য তিনি তিনি চাৰি চাৰি শূন্য শূন্য দুই দুই চাৰি চাৰি সেই নাম্বাৰটোত মাৰিলোঁ ফোন কৰি পেলাই অৰ্ডাৰ দিলোঁ আপোনালোকে সময়মতে দিলে বাৰু সাতদিন আছিলে পাঁচ দিনতে দিলে সোনকালে দিলে অলপ কিন্তু কি হ'ল আপোনলোকে যিটো টিভিত দেখাইছিলে দহটা চেট আছিলে সেই দহটা চেটৰ মানে আপোনালোকৰ সেই হেতা যিখন আছে সেই হেতাৰৰ দুখনেই আহিছে বাকী যিগিটা ষ্টীলৰ আছিল মানে বাচন মানে ধৰক আপোনালোকে আঞ্জা থ'বলৈ সেইগিটা মানে কি হয় আঠটাৰ ঠাইত মানে চাৰিটা আহিলে এতিয়া সেইটো মতে তো যিটো মতে কৈছিলে সেইটো মতেতো নাহিলে মইতো হেৰি কৰিছিলোঁ ধৰক আপোনালোকক কণ্টেক্ট কাষ্ট'মাৰ কেয়াৰত আগতেও ফোন কৰিছোঁ তেওঁলোকে কৈছে যে এইটোতো মানে হেতাগিখন মানে যিটো বাচন হয় তাৰ বোলে যিগিটা ওপৰত ক'ভাৰ থাকে ন মানে ঢাকনি সেই ঢাকনিগিটা মিলাই বোলে আঠটা কৰি দিছে চাৰিটা চাৰিটা বাচনৰ কাৰণে চাৰিটা ঢাকনি চাৰি চাৰি আঠ আৰু দুটাকৈ হেতাকে ধৰক সেইটো সেইগিটাৰ সৈতে মিলাই দহ কিন্তু তেনেকুৱাতো নহয় আপোনালোকে মই যিটো দেখাইছিলে প্ৰডাক্টটো চ' সেই ৰিভিউত বা এনেকৈ প্ৰডাক্ট দেখাইছে যেতিয়া আপোনালোকে টিভিত তেতিয়াতো আঠখন আঠটা এনেকৈ ৰাখিছে যে এনেকৈ তৰকাৰী থ'বলৈ বা আঞ্জা থ'বলৈ আঠটা আছিলে আৰু লগত দুখন হেতা দহটা এনেকৈ হ'ব লাগে চাৰিটা এনেকৈ চাৰিখন আকৌ ক'ভাৰ বা ঢাকনি সেই তেনেকৈতো নহয় গতিকে আপোনালোকে সেইটো যেনেকৈ দেখাইছিল তেনেকৈ নকৰিলে এতিয়া মইতো ৰিটাৰ্ণ দিওঁ নে কি নাই নহ'লেতো মই এইটো ইউটিউবত দিব লাগিব বস্তুটো বা এনেকে ৰিপ'ৰ্ট কৰিব লাগিব সামাজিক মাধ্যমতো এইটো দেখুওৱাব লাগিব আপোনালোকে এনেকুৱা কৰিছে বুলি সেইটোতো বেয়া কথা কৰিছে গতিকে আপোনালোকে কি কৰিব এতিয়া মোক কওক মানে মই নহ'লে কিবা ব্যৱস্থা ল'ব লাগিব নহ'লে হয়তো যদি ঘূৰাই দিয়ে তেতিয়াহ'লে একো কথা নাই বা যদি ৰিফাণ্ড দিয়ে মই পইচাটো দি দিম এইটো আপোনালোকে পইচাটো ঘূৰাই দিব অনলাইনে কাৰ্ড নাম্বাৰ বা যদি কিবা দিব লাগে নাম্বাৰটো মই দি দিম আপোনালোকে ঘূৰাই দিব খালি নহ'লে বেয়া হ'ব হ'লে এইটো ভাল কৰা নাই আপোনালোকে আৰু ইমান ডাঙৰ কোম্পানী এটা এনেকৈ যদি বেয়া ৰিভিউ পায় আপোনালোকৰ কাৰণে বেয়া পিছত আপোনালোকে যিখিনি কাষ্ট'মাৰ আছে সিহঁতৰ আপোনলোকে ল'ষ্ট হ'ল ন এতিয়াতো মই কি বিশ্বাস কৰি ধৰ আকৌ পিছত ল'ম গতিকে সেইটো কাৰণে আপোনালোকে পিছত চাব আৰু এতিয়া এইটোতো মইতো আধাটো এতিয়াতো নাপাওঁ চাগৈ এনেকৈ যদি দিয়ে আকৌ এবাৰ দিব আৰু যদি নিদিয়ে ঘূৰাই তেতিয়াহ'লে মই এইটো ঘূৰাই দিওঁ মোৰ ভিডিঅ' আছে অলৰেডী কেনেকৈ খুলিছিলোঁ সামগ্ৰীটো যেতিয়া আহিছিলে গতিকে আপোনালোকে সেই ভিডিঅ'টো মই পঠাই দিওঁ আৰু আপোনালোকে বস্তুটো ঘূৰাই লওক আৰু পেমেণ্টটো গৈ গৈ পোৱাৰ পিছত কৰি দিব মোৰ নাম্বাৰ যিটো দিয়া আছে ইউ পি আই নাম্বাৰ আঠ চাৰি শূন্য চাৰি শূন্য ন ছয় ন পাঁচ তিনি এট দা ৰেট পে'টিএম গতিকে সেইটোতে আপোনালোকে পইচাটো পঠাই দিয়ক মই পইচাটো লৈ আছো আৰু যদি কিবা দিগদাৰ হয় মানে মোৰো ভাল নালাগিব আৰু মানে মই আকৌ ধৰক ওপৰত কণ্টেক্ট কৰিব লাগিব আপোনালোকক বা মেইল দিবলগীয়া হ'ব বা ইউটিউব বা বেলেগ সামাজিক মাধ্যমত আকৌ এইটো কথা ক'বলগীয়া হ'ব আপোনালোকৰ যিহেতু সাম কোম্পানীটো ডাঙৰ হয় ন ভাল কোম্পানী ৰেপুটেড কোম্পানী গতিকে ইমান এটা ডাঙৰ ভাল কোম্পানী নাম থকা কোম্পানী গতিকে এইটো কৰিলে আপোনালোকৰে বেয়া হ'ব পিছত গতিকে যিমান পাৰে চেষ্টা কৰিব কামটো সোনকালে কৰি দিবলৈ মোৰো ধৰক যিহেতু সামগ্ৰীটো নাপালোঁ গতিকে পইচাটোতো মই পাবই লাগিব সেইটো কাৰণে আপোনালোকে এইটো পইচাটো দিবলৈ ট্ৰাই কৰক আৰু মই এইটো মোৰ ফালৰ পৰা পঠাই দিছোঁ এড্ৰেছত আপোনালোকে কেতিয়া আহি লৈ যাব মোক কৰিব আপোনালোকে ডেলিভাৰী যিজন ল'ৰা থাকিব তেওঁৰ লগত কণ্টেক্ট কৰাই দিব মই পেক কৰি থৈ দিছোঁ ধুনীয়াকৈ আপ তেওঁ লৈ যাব পাৰিব কাইলৈ হওক বা যেতিয়া হওক সাতদিনৰ ভিতৰতো ঘূৰোৱাব পাৰি ন গতিকে মই এইটোতো ভিডিঅ' সাতদিনৰ ভিতৰত মই যিটো পলিচি থাকে আপোনালোকৰ সেইটো মতে সাতদিনৰ ভিতৰতে ঘূৰাই দিম গৈ পালেগৈ আপোনালোকে ৰিফাণ্ডটো কৰি দিব